আমাৰ শোণিতপুৰ জিলাৰ সকলো মানুহৰ উদযাপন হৈছে বিহু বিহু হৈছে আমাৰ সাংস্কৃতিক পৰম্পৰা যি পৰম্পৰা আমাৰ পুৰণিৰ পৰাই চলি আহিছে উৎসৱটো এই উৎসৱটো সকলো মানুহেই বহুত ভালদৰে উদযাপন কৰে হাঁহি ধেমালিৰে ৰং ধেমালিৰে আমি উদযাপন কৰোঁ হোলীও আমাৰ শোণিতপুৰ জিলাৰ বহুত ভালদৰে প্ৰতিফলিত হয় দেৱালীও মানুহে শোণিতপুৰ জিলাত বহুতে মানে আৰু সংক্ৰান্তি যি সংক্ৰান্তি পাঞ্জাৱীসকলে মানে সংক্ৰান্তি হওঁক বা দেৱালী হওঁক হোলী হওঁক বিহু হওঁক সকলোবোৰ মানুহে উদযাপন ভালদৰে কৰে আৰু বিশ্বাসো ৰাখে আৰু পৰম্পৰা হয় আৰু আগলৈও যাতে এই পৰম্পৰা কেনেদৰে বান্ধি ৰাখিব পাৰি প্ৰত্যেক নাগৰিকে যাতে সংকল্প লয় যাতে আমাৰ ভৱিষ্যতে অহা প্ৰজন্মই যাতে এনেদৰে উদযাপন কৰিবলৈ সক্ষম হয় তাৰদ্বাৰা শিকিবৰ বাবে তেওঁলোকে আমি আমাৰ নিজৰ আহি থকা প্ৰজন্মক ভালদৰে শিকাবৰ বাবে ভালদৰে উদযাপন কৰিব লাগে যাতে সিহঁতে শিকে আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ বিষয়ে